মই অষ্টম মান শ্ৰেণীৰ পঢ়ি থাকোতেই এবাৰ মামা ঘৰলৈ গৈছিলো আৰু মামা ঘৰলৈ গৈ যাওঁতে তেতিয়া মোৰ লগত মোৰ মাহীৰ পুতেক আছিল আৰু আমি দুয়ো মাছ ধৰিবলে বুলি মনতে বান্ধি লৈ আমি দুয়ো মাছ ধৰিবলৈ ওলালো আৰু আমি পাতি যোনটো আমি যোনটো পুখুৰীত সাধাৰণতে তেনেদৰে মাছ ধৰিব যাও সেই পুখুৰীটোত আমি মাছ ধৰিবলৈ বুলি গ'লো কিন্তু দুখৰ কথা যে সেই পুখুৰীটোত ইতিমধ্যে পানী শুকাই থাকিলে আমি আহি মামীক ক'লোহি যে এনেদৰে আমি মাছ ধৰিব গৈছিলো পুখুৰীটোত পানীয়ে নাই গতিকে আৰু এনেকুৱা কিবা ঠাই আছে নেকি য'ত আমি মাছ ধৰিব পাৰিম তেতিয়া মামীয়ে ক'লে যে সেই পুখুৰীটো যে সেই পুখুৰীটোত যে তুমি খানিছিলা গাঁত এটা যে সেই গাঁতটোতে মই কালি মাছ ধৰিছিলো কিন্তু ইনেই সৰু সৰু মাছ কিবা কিবি পালে পাব পাৰা কিন্তু ডাঙৰ মাছ তোমালোকে তাত তেনেদৰে নাপাবা মই আৰু মাহীৰ পুতেকে গ'লো বোলো মাছটো বেলেগনো ক'ত ধৰিমগে এতিয়া তাতে ধৰোংগে আও সেই গাঁতটোৰ এটা বিশেষত্ব আছিলে যে মইয়ে সেই গাঁতটো খনা আছিলে আৰু মানে মইয়ে যিহেতু খনা আছিলে গতিকে ভাবিলো যাওচোন কিনো হয় চাওগে আৰু গৈ তাত আমি গৈ প্ৰথমতে চালনীৰে মাছ ধৰিবলে আৰম্ভ কৰিলো আমি প্ৰথম চালনীৰে মাৰি আছো সৰু সৰু পুঠি খলিহনা মাছ উঠে আৰু মামাহঁতৰ তাত এটা ভাল কথা কি চেঙেলী পোৱালী য'ত যেনেকুৱা পানীয়ে নাথাকক চেঙেলী পোৱালী থাকেই গতিকে সৰু সৰু চেঙেলী পোৱালী পালো আমি গৰৈ পোৱালী পাই আছো তেনেদৰে জাল মাৰি থাকোঁ এই চালনী বাই থাকোতেই মোৰ ভৰিত কিহবাই এনেকে স্পৰ্শ কৰা মোৰ এটা মানে যেন গম পালো তাৰ পাছত মই জাপ পাৰলে উঠি দিলো কাৰণ মামীয়ে যিটো কৈছে মামীয়ে ইয়াত মাছ ধৰি গৈছে গতিকে ডাঙৰ মাছটো ইয়াত নাই গতিকে মই ভাবিলো কিবা মানে সাপ বা তেনেকুৱা কিবা আহিছে নেকি অক' ভয় লাগিল পাৰলে উঠি দিলো তেনেকুৱাতে মাছটোৱেও এবাৰ ওপৰলে এনেকে মুখখন উলিয়াই দিছিলে তেতিয়া আমি মাছটো দেখিলো আৰু যিহেতু পানী একেবাৰেই কম আছিলে এআঠু আৰু গাঁতটোও বেছি ডাঙৰ নহয় গতিকে আমি দুয়ো এনেকে চালনীৰে আমি দুফালৰ পৰা দুইটাই ধৰি মাছটো উঠালো উঠাই দেখিছো যে সেইটো এটা শ'ল মাছ মাছটো যথেষ্ট ডাঙৰ নাছিল তথাপিও আধা কেজি ওজনৰ প্ৰায় তেনেকুৱাই হ'ব কিন্তু আমি যিহেতু এক্সপেক্ট কৰি গৈছিলো যে আমি তাত মাছ নাপাওৱেই সৰু সৰু মাছ হে ধৰিবলে যাম কিন্তু আমি তাত তেনেধৰণৰ এটা মাছ পাই গ'লো যিটো আমি মানে আশাই কৰা নাছিলো গতিকে সেইটো যোন য'ত আমি আশা কৰাই নাছিলো মাছ পাম বুলি তাত তেনেধৰণৰ এটা আমি মাছ মানে ডাঙৰ মাছ বুলিয়ে ক'ব লাগিব ডাঙৰ মাছ পালো গতিকে আমাৰ মনটো যথেষ্ট ভাল লাগিল সেই মাছটো দেখি সেইটোৱে মোৰ জীৱনৰ মই ভাবো আটাইতকে ভাল লগা মাছ ধৰাৰ লগত জড়িত ঘটনাৱলী